হেল্ল' হয় কওকচোন হয় হয় হয় হয় আপুনি ক'ৰ পৰা কৈছে হয় হয় কওক হয় নেকি আপোনাক কি শাক লাগিব

অ ঠিক আছে আপুনি ল'ব পাৰিব দামবোৰ আপোনাৰ জলকীয়া বৰ্তমান আশী টকা তাৰপৰা গাজৰো তেনেকৈ আপুনি পঞ্চাছ টকা বাৰু ঠিক আছে আপুনি যদি সৰহীয়াকৈ কিবা কিবি লওঁ বুলি পাচলি গোটেখিনি বিছাৰিছে তেতিয়া বাৰু আপোনাক কিবা এটা চাই চিতি দিব পৰা যাব আপুনি আহিবচোন বাৰু অ'পৰা যাব আপুনি পিছে তেতিয়া পে'মেণ্টটো কেনেকৈ কৰিব হয় হয় হয় তেতিয়া আপুনি এটা কাম কৰিব লাগিব আপোনাৰ ঘৰত দিয়া ব্যৱস্থাটো আছে আমাৰ চেলমেন কেইজনে আপোনাৰ ঘৰত নি হ'ম ডেলিভাৰী দিবগৈ কিন্তু তাৰ বাবদ এটা খৰচ ভৰিব লাগিব হয় হয় হয় আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো মোক লিখি দিব আৰু কোন ঠাইলৈ কেনেকৈ যাব লাগে ফোনযোগে আপোনাক গোটেই বস্তুখিনি যোগাযোগ কৰি লোৱা হ'ব ঠিক ঠিক আছে বাৰু